আমি আমি চৰাই চোৱাৰ মানে চৰাই ধুনীয়া ধুনীয়া চৰাই দেখিলেতো আমাৰ বহুত ভাল লাগে চৰাই চোৱাৰ সময়ত চৰাই দেখি ভাল চৰাই দেখিলেতো আমি চায়েই থাকোঁ আৰু হাতত আমি যেতিয়া মোবাইল থাকে আমিতো ফটো মাৰি লওঁ ভাটৌ চৰাইকে ফটো মাৰোঁ আমি এবাৰ কাজিৰঙালৈ গৈছিলোঁ তাত মানে বহুত দীপ দেখিছোঁ বহুত চৰাই দেখিছোঁ কিন্তু তাৰপিছত এটা চৰাই দেখোন আমাক দেখিলে মানুহ দেখিলে মানে সি ভয়ে কৰা নাই চৰাইটো মানে ডাঙৰ থুটটো দীঘল তাৰপিছত আমি কি কৰিলোঁ মোবাইল ওলিয়াই তাক ফটো মাৰিছোঁ ফটোও চাইছোঁ ইমানে ধুনীয়া লাগিছে তাক ফটো চাই চাই তাক ওঠাই লৈ তথাপি সি ভয় কৰি উঠি যোৱা নাই তাৰ নামটো কিবা বোলে কাম চৰাই নে কি বুলি কৈছে আৰু ইয়াতো আমি ভাটৌ চৰাইটোতো মাৰোঁৱে আৰু ইয়াত আমাৰ ইয়াত হাইঠা চৰাই আছে আমি গছৰ হাইঠা চৰাই কিন্তু মাটিত নপৰে বাৰু নহয় আমি হাইঠা চৰাই গছৰ ওপৰতে আমি ফটো মাৰোঁ ম'বাইলেৰে আৰু বনাঞ্চলতো বনাঞ্চলততো বহুত চৰাই আছে এই চৰাই চৰাইক মানে আমি গাঁও অঞ্চলত ইমান চৰাই দেখিবলৈ নাপাওঁ হ'লেও আমি দেখোঁ আৰু ইয়াত গছৰ ওপৰত কিবা কিবি গুটি খাবলৈ আহে কিন্তু সেয়ে আমি ফটো মাৰি থৈ দিওঁ মানে